নলবাৰী জিলাৰ কৃষিজাত সামগ্ৰীসমূহ হৈছে নাঙল মৈ গৰু তাৰপিছত দাকুৰা এইবিলাকে আজিকালি কিন্তু আজিকালি চব মেচিনৰ দ্বাৰাইদিয়ে কৰা হৈছে না ধানো কাটে ভূঁয়ো ৰোৱে মেচিনৰ দ্বাৰাইদি আজিকালি মানুহৰো একো কামেই নোহোৱা হৈছে চৰকাৰে মানুহবিলাকক হেৰি দি দি টকা পইচা দি দি অকামিলা কৰিছে সেইকাৰণে কোনেও কাম কৰিব নোখোজে হেৰিত মেচিনৰ দ্বাৰাইদি আজিকালি চব ধানো কাটে ধান মাৰেও শস্যবিলাক চব চপাই আনে এনেকৈ আৰু পশুধনটো লাগিবই পশুধন নহ'লে আমাৰ শস্য কিছুমানে মেচিন লগাব নোৱাৰে তেওঁলোকে পশুধনৰ দ্বাৰাইদিয়ে চব কাম কৰে জলসিঞ্চন জনসিঞ্চনটো যেতিয়া ৰ'দ ৰ'দৰ বতৰ হ'ব তেতিয়া পানীও চাৰিওফালে শুকাই যায় তেতিয়া জলসিঞ্চন জলসিঞ্চনৰ দ্বাৰাইদি পানীটো দিব লাগিব তেতিয়াহে হেৰি কৰিব পাৰিব ভূঁই ৰুব পাৰিব